আমাৰ অঞ্চলত নিৰ্দিষ্ট থা স্থান হিচাপে চাবলগীয়া স্থান হিচাপে হেৰি মানে ভৈৰৱকুণ্ড আছে তাৰপিছতে এইফালে অদলা মন্দিৰ আছে আৰু এইফালে বৰ্ণগাঁও ছাইদেও আছে দে দেওমৰ্ণৈ বুলি ঠাই এখন শিৱ মন্দিৰ এটাতো যাব পাৰি আৰু যাওঁ আমি ওচৰৰ মানুহবিলাকেও যায় তেনেকৈ আমাৰ বাছ চাচ ঠিক কৰি হ'লেও যায় আৰু অদলা মন্দিৰত আছে আমাৰ হেৰি লখিমদাৰৰ বিয়া হোৱা মণ্ডপ থকা বুলি মণ্ডপ আছে আৰু যিটো বে বেৱলাই ধান বানিছিলে তাৰ এখন তাত এখন টোহৰে মানে পাহাৰ আছে বুলি ক আমি জানিবলৈ পাইছোঁ আমি যাওঁতেই মানে আৰু তাৰ পৰিৱেশটো মানে অতি ম মনোমোহা মানে বিৰাটেই ভাল লাগে গৈ গতিকে অসমৰ বিভিন্ন ঠাইৰ মানুহ যায় তাতে আৰু যায় মানে খুব ভাল লাগে আমি আমি ইয়াৰ পৰা বাছ চাছ লৈ তেনেকৈ পঞ্চাছ পঁচপন্নজন মানুহ সৈতে যাই পেলাই দিনটো তাত থাকি উমলিয়ে বা তেনেকৈ খ খাই লৈ ভক্তি কৰি আহোঁ সন্ধিয়া ঘৰ পাওঁহি আৰু অদলা ম মন্দিৰৰ তলৰ ফালে তাৰ এখন নদী আছে মানে এইখন অলপ পাহাৰৰ নিচিনা মানে ঠাইখিনি তাৰপিছত তলত এখন নদী আছে নদীখন মানে অতি মনোমোহা গতিকে হেৰি মানে চাবলগীয়া বহুত ঠাই ভাল লগা গতিকে আৰু তেনেকুৱা ধৰক মই বাৰু আমাৰ পৰিয়ালৰ মানুহখিনিও তেনেকৈ যায়েই ভাল লাগে মোৰ এতিয়া মই যিহেতুকে অবিবাহিতা গতিকে মোৰ সন্তান তেনেকুৱা নায়েই গতিকে মোৰ ভাইটি আছে মোৰ ভাইটিৰ দুটা পোৱা ল'ৰা ছোৱালী আছে আৰু তেওঁলোকৰ লগ বা সিহঁতৰ লগতে মই তেনেকৈ যাওঁ বা আৰু গাঁৱৰ মানুহৰ লগতো যাওঁ তেনেকৈ চাবলৈ ফুৰি ভাল পাওঁ আৰু তাৰোপৰিও আমাৰ ওচৰতে ওদালগুৰি ওদালগুৰিৰ পৰা এইফালে ৰোটা যোৱা পথৰে বাঁওফালেৰে সোমাই যাব লগা ভৈৰৱকুণ্ড নামৰ ঠাইখিনিটো এটা পৰ্যটকৰে স্থল হয় তাতো মানে অসমৰ বিভিন্ন ধৰণৰ মানুহখিনি আহি মানে জানুৱাৰী মাহটোত মানে প্ৰত্যেক দিনাই মানে মানে বিভিন্ন উলহ মালহেৰে মানে বনভোজ খোৱা মানে ঠাইবোৰ আহে আহি তাতে আমি বিভিন্ন ধৰণৰ জাতি জনজাতিৰ লগ হৈ মানে ফূৰ্তি ফাৰ্তা কৰি আহি বছৰটো আৰম্ভণি কৰা হয় তাত তাৰো সিপাৰ তাৰ কাষতেই আছে অৰুণাচল বৰ্ডাৰ বুলি ঠাইখন অৰুণাচল তাতে তাতো বিভিন্ন ধৰণৰ জনগোষ্ঠী আছে আৰু বিভিন্ন ধৰণৰ বুলি কয় সেইটো তাত মানে বিশেষকৈ ভূটান ভূটান এৰিয়া তাতে ভুটীয়া সকল থাকে আৰু তেওঁলোকৰ ধৰ্ম হ'ল হেৰি কি কয় বৌদ্ধ ধৰ্ম আৰু বৌদ্ধ ধৰ্ম হেৰিটো মানে ভাল লাগে ধ নিয়ম নীতিখিনি চাই পেলাই গতিকে আমি তেওঁলোকৰ লগত অসমীয়া বা তেনেকৈ ভাষাত কথা নাপাতিলোঁ আমি হিন্দী ভা ভাষাত কথা পাতোঁ ভাল দি তেওঁলোকৰ পৰা বিভিন্ন ধৰণৰ কথা জানিবলৈ পাওঁ ঠিক তেনেকৈ বিভিন্ন ধৰণৰ কথা জানি আমাৰ অভিজ্ঞতা হয় কিছুমান তেনেকৈ মানে অভিজ্ঞতাবোৰ স্মৰণীয় হৈ ৰৈ থাকে ঠিক তেনেকৈ মই মোৰ জীৱনত ঘটা মাজুলী যাওঁতেই মই লণ্ডন আমেৰিকাৰ মানুহ কমলাবাৰী সত্ৰত লগ পাইছিলোঁ পাওঁতে মানে তেওঁলোকৰ লগত আমি কথা বতৰা পাতি অলপ ধেমালি কৰি আহিছিলোঁ সেইখিনি মোৰ মানে জীৱনত প্ৰথম ঘটা মানে এটা স্মৃতি হৈ ৰ'ব বিৰাটেই ভাল লাগিছে এনেকুৱাকে আৰু কমলাবাৰী সত্ৰত গৈ মোৰ খুবেই ভাল লাগিছিলে তেনেকৈ আমাৰ শংকৰদেৱৰ গুৰু শংকৰদেৱে প্ৰতিষ্ঠা কৰি থৈ যোৱা সেইবোৰ সত্ৰ চাই খুব ভাল লাগিছিলে গতিকে পৰ্যটকৰ বিষয়ে ক'বলৈ হ'লে মোৰ এইখিনি অলপ অভিজ্ঞতা আছে বুলি মই ভাবোঁ গতিকে ভাল লাগিছে মোৰ যাই এইখিনিয়ে